আপ মোৰ মতে আমাৰ সমাজলৈ ভ্ৰমণ আৰু পৰ্যটনৰ অধিক উৎসাহিত কৰিবলৈ আমাৰ সমাজত এখন ৰাষ্ট্ৰীয় উদ্যান আৰু খেলাধন খেলাধূলাৰ বাবে বহুতো খালি ঠাই আৰু নতুন নতুন ধৰণৰ খেলা খেল আমাৰ সমাজত অনুষ্ঠান কৰিলে আমাৰ খেল আমাৰ সমাজত ভ্ৰমণকাৰী বহুতো ধৰণৰ আহিব পাৰে আৰু আমাৰ সমাজত এনেকুৱা বহুতো মিউজিয়াম আৰু আৰু বেছি সংখ্যক নৃত্য আৰু সাজ পোচাকৰ এনেকুৱা বিভিন্ন ধৰণৰ বজাৰ বজাৰ আদি কৰি এনেকুৱা আমাৰ সমাজত উপস্থাপন কৰিলে আমাৰ সমাজত ভ্ৰমণৰ আৰোহণ অতি উৎ উৎ মানে উৎসাহিত বেছিকৈ হ'ব